চিকিৎসাবিলাকৰ পৰিচালনাৰ বিষয়ে মোৰ মতামত ভালো আছে বেয়াও আছে মই যদি ভাল মতামতটো ক'বলৈ যাওঁ ভাল নিশ্চয় আছে কাৰণ ব্যক্তিগত খণ্ডত চিকিৎসাটো বহুত ভা বহুত ভাল হয় চিকিৎসা তেওঁলোকৰ ডক্টৰ যেতিয়া সময়ে সময়ে উপলব্ধ থাকেই তেওঁলোকৰ এজন ৰোগী যদি যায় তেওঁলোকে বহুত ভালদৰে পৰিদৰ্শন কৰে কি কি বেমাৰ হয় কি কি বেমাৰ নহয় দৰৱ পাতি সকলো জোখৰকৈ দিয়ে আৰু দি লৈ পেলাই তেওঁ লগত থকা নাৰ্ছ নাৰ্ছসকলৰো ব্যৱহাৰ প্ৰতি বহুত ভাল থাকে আৰু এজন মানুহে যোনজন ৰোগী যায় তেওঁ কোনো বিশেষ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় তেখেতক সকলো ধৰণৰ সুবিধা খাদ্যৰ পৰা আৰম্ভ কৰি লৈ পেলাই বাথৰুম বা বিছনা বা ৰোগীৰ লগত থকা ব্যক্তিৰো কোনো অসুবিধা নহয় কিন্তু তাত সুবিধা অকল এক ধৰণৰে হয় তাত বহুত বহুত ধন টকা পইচাৰ প্ৰয়োজন হয় এজন নিম্নমানৰ ঘৰত থকা মানুহৰ এজন দৰিদ্ৰ পৰিয়ালৰ মানুহে সেইখন তেনেকুৱা এখন চিকিৎসালয়ত থাকিবলৈ খৰচ উঠাব নোৱাৰে সেইটো এটা বহুত ডাঙৰ কথা একে একেদৰে যদি এখন চৰকাৰী হস্পিতেললৈ যাওঁ আমি চৰকাৰী হস্পিটেলত চিকিৎসাটো ইমান ভাল হয় বুলি মই নাভাবোঁ কাৰণ তে এইটো মই দোষ মই চিকিৎসকসকলক দিয়া নাই কিন্তু চিকিৎসকসকলৰ চিকিৎসালয়ত চিকিৎসকৰ পৰিমাণ কম থকাৰ বাবে চিকিৎসালয়খনত ৰোগীৰ সংখ্যা বহুত বেছি হোৱাৰ বাবে এজন ৰোগীৰ ওপৰত চিকিৎসকসকলে পৰ্যাপ্ত সময় দিব নোৱাৰে তেওঁলোকৰ তেওঁলোক বহুত ব্যস্ত হৈ থাকে তেওঁলোকে এজন ৰোগীক ভালদৰে পৰিদৰ্শন কৰিব নোৱাৰে তাৰ বাবে বেমাৰটো কোনটো সঠিক বেমাৰ সেইটো ওলাই নপৰে সেইবাবে ৰোগীজনৰ বহুত অসুবিধা হয় লো ৰোগীজনৰ অসুবিধা হোৱাৰ লগে লগে তেওঁ বেমাৰটো যদি সঠিকভাৱে ধৰা নপৰে তেতিয়াহ'লে তেখেত আৰু দিনক দিনে বেছি বেমাৰী হৈ যায় আৰু এটা এখন হস্পিতেলত ৰো কোঠাৰ কমটি থকাৰ বাবে তাত একেটা কোঠাতে বহুত কেইজন ৰোগী ৰাখিবলগীয়া হয় তেতিয়া ৰোগীকেইজনেও হুলস্থুলৰ পৰিৱেশ পায় সেইটো দেখিলে ৰোগীকেইজনে ভাল নাপায় ৰোগীৰ লগত থাকিবলগীয়া ব্যক্তি কেইজনেও এখন বিচনা নোপোৱাৰ বাবে বহি বহি দিনে ৰাতিয়ে কটাবলগীয়া হয় এইটো কোনো সুবিধাজনক হয় বুলি মই নাভাবোঁ আৰু ৰোগীৰ যোনটো ওচৰত শৌচাগাৰ বা বাথৰুম থাকে তৌ সেইবিলাকো বহুত বেছি পৰিষ্কাৰ নহয় এ এখন ব্যক্তিগত খণ্ডৰ সমান সেইটো কাৰণে মই ভাবোঁ যে ব্যক্তিগত খণ্ডতো বহুত বেছি ভাল হয় কিন্তু তেওঁলোকৰ খৰচ পাতিটো বহুত বেছি এজন দৰিদ্ৰ পৰিয়ালৰ মানুহে সহজে ল'ব নোৱাৰে কিন্তু সেইটো জেগাতে যদি গৈ পেলাই এখন চৰকাৰী হস্পিতেললৈ যায় তাত বহুত বেছি ভিৰ থকাৰ বাবে বহুত বেছি ৰোগী থকাৰ বাবে তেওঁলোকে যোনটো চিকিৎসা পাব লাগে সেই চিকিৎসাটো নাপায় আৰু চিকিৎসা প্ৰক্ৰিয়াটো সহজ নামভৰ্তি প্ৰক্ৰিয়াটো সহজ নহয় ইমানো সহজ নহয় কাৰণ তাত বহু ধৰণৰ ফৰ্ম ফিল আপ কৰি থাকিবলগীয়া হয় ফৰ্ম ফিল আপ কৰি পেলাই এজন ব্যক্তিৰ বহুত এটা দীঘল লাইনত ৰখিবলগীয়া হয় ব্যক্তিগত খণ্ডততো বহুত সহজে ফৰ্ম ফিল আপ হৈ যায় নামভৰ্তি হৈ যায় কিন্তু চৰকাৰী ক্ষেত্ৰত এটা ধুনীয়াকৈ এমআৰআই স্কেন ল'বলৈ গ'লে আপুনি চিটি স্কেন ল'বলৈ গ'লে আপুনি যদি আল্ট্ৰা চাউণ্ডৰ ৰিপৰ্ট ল'বলৈ যায় তাত ইমানেই দীঘল লাইন থাকিব আপুনি গোটেই লাইনটোত ৰখি তিনি ঘণ্টা চাৰি ঘণ্টা লোৱাৰ পাছত আপুনি চিটি স্কেন বা এমআৰআই কৰিবলৈ পায় আৰু সেই চিটি স্কেন কৰাৰ পাছত চিকি চিটি স্কেনৰ ৰিপৰ্ট আহিবলৈ আপোনাৰ হয়তো তিনিদিন চাৰিদিন লাগি যায় ত' এইবিলাকৰ কাৰণে মই না মই নাভাবোঁ যে প্ৰক্ৰিয়াটো ইমানো সহজ হয় বুলি আৰু সেই ক্ষেত্ৰতে আকৌ চৰকাৰী প্ৰায় ব্যক্তিগত খণ্ডত যদি আপুনি যায় তাত আপোনাৰ পইচা সৰহকৈ ল'ব কিন্তু আপোনাক কৰায়ো দিব এক ঘণ্টাতে আৰু ৰিপৰ্টো আপোনাক একেদিনাখনেই উপলব্ধ কৰাই দিয়ে সেয়ে মোৰ মতামত চিকিৎসালয় পৰিচালনাৰ বিষয়ে ধন্যবাদ